হেল্ল' অঁ এই হেৰি এই ৰশ্মিতা নহয় জানো মানুহজন আছেনে নাই অঁ মানুহজন আছেনে বোলো হয় নেকি এই হেৰি অঁ এইবাৰ খেতি ধানখেতি কৰা হৈছেনে অঁ অঁ কেইবিঘামান কৰা হ'ল

অঁ অঁ এই এই নাই কৰা নাই কৰা হেৰি নহয় এই খেতি এইবাৰটোতো ৰ'দ বেলেগ মানে প্ৰাকৃতিক দুৰ্যোগ অঁ মানে ধান চান তেনেকৈ হোৱাই নাই আৰু এটা শুনিছোঁ ব্লকৰ ফালৰপৰা বোলে হেৰি ধানখেতি এটা ইঞ্চুৰেঞ্চ কৰাব পাৰি অঁ অঁ অঁ এই হেৰি ধানখেতিৰ আৰু ইঞ্চুৰেঞ্চৰ বিষয়ে এই ম্যাদী পট্টা আছেনে নাই বাৰু অঁ ম্যাদী পট্টা লাগিব বোলে হয় নেকি অঁ এই আমাৰ তিনিআলিৰ যে অৰুণ শইকীয়া অৰুণ শইকীয়াৰ নবৌৱে কৈছিলে মানে এই শইকীয়াদাৰ নবৌৱে কৈছিলে হয় অঁ কিবা ধানখেতিৰ ইঞ্চুৰেঞ্চ এটা ওলাইছে বোলে হেৰি তাতে তেওঁলোকৰ কিবা ফৰ্ম চৰ্মো আছে বোলে মানুহজনক ক'বাচোন আহিলে মানে হেৰি বুজাই দিবা একেলগে কৰিম অঁ অঁ কি কি ধান দিছা কি কি ধান দিছা

এইবাৰ বৰাধানত মানে বৰাধানৰ এতিয়া দামো বেছি হৈছেতো ভালেই হৈছে বাৰু অঁ বিহু টাইমত মানে লাভে মূলে ওলাই যায় আৰু চব হয় হয় ঠিক আছে হয় হয় অঁ হয় এই বিঘাই প্ৰতি মানে কিমান বিছ হেজাৰমানকে দিব নেকি মানে হেৰি যদি ক্ষতি হয় মানে আৰু এইটো হেৰি প্ৰাকৃতিক দুৰ্যোগভাৱে হ'ব লাগিব এনেই ধৰক এনেই বেলেগে অনিষ্ট কৰিলে নহ'ব কিছুমান এই পোক পৰুৱাবিলাক যে আহে ধান খেতিলৈ সেইটো ক্ষেত্ৰত দিব বা সেইটো দিব সম্ভৱ তাৰপৰা এনেকৈ বতৰৰ হেৰি যদি হয় বেছি বৰষুণেই হওক বা পানীয়েই হওক সেয়া প্ৰাকৃতিক দুৰ্যোগতহে দিব মানে প্ৰাকৃতিক দুৰ্যোগ বা প্ৰাকৃতিকভাৱে মানে যদি ধান খেতিবোৰ নষ্ট হয় সেনেকৈ সেইবিলাকতহে দিব হয় হয় হয় হয় ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো বেছি নহয় বোলে বছৰেকত কিবা এই দুহেজাৰমান টকা খৰচ হয় নেকি হয় বিঘা এনেই এপুৰাত হ'বলা এপুৰাত অঁ চব আহিলে গম পাম ইয়াত এই ধুনীয়াকৈ আলোচনা কৰি ল'মগৈ মাতি দিবা হয় হয় হয় অঁ অঁ ঠিক আছে বাৰু দিয়া অঁ অঁ কৰাই থ'ব লাগে দেই ইঞ্চুৰেঞ্চ বোলা বস্তুটোৰ লগত কমপ্ৰমাইজ কৰিবই নেলাগে হয় হয় অঁ হ'ব দিয়া